অঁ দাদা অঁ মোৰ নাম ৰিয়া অচলতে শিৱসাগৰলৈ ফুৰিব যাম বুলি ভাবিছিলোঁ শিৱসাগৰৰ মৈদামখিনি চাবৰ কাৰণে আপোনাক মই পঁচিছ তাৰিখ মানে যাম ভাবিছোঁ আপ মোৰ লগত মোৰ লগৰ দুজনী যাব আপুনি থকা খোৱা ব্যৱস্থাটো কৰি দিলে কৰি দিব লাগিছিলে

নাই নাই নহয় আচলতে বেছি দিনৰ কাৰণে নাযাওঁ তিনি দিনমানৰ কাৰণেহে যোৱা হ'ব সেইবাবে মৈদামখিনি চোৱাৰ কথাহে ভাবিছোঁ অকল হয় হয়

হয় বাকী আপোনাৰপৰা সেয়া সহায় পাম বুলি আশা কৰিছোঁ আৰু হয় নিশ্চয়

ঠিক আছে ঠিক আছে হ'ব দিয়ক